মোৰ পিতৃ মাতৃৰ শিক্ষাগত অৰ্হতা বুলি ক'লে পিতৃ হায়াৰ চেকেণ্ডেৰী পাছ কৰিছিল আৰু মাতৃ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল বুলি মই জানোঁ আৰু ককা আইতাৰ ক্ষেত্ৰত ককা আইতাক মই তেনেকে পোৱা নাছিলোঁ যদিও মানে ককাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তেওঁ উত্তীৰ্ণ হৈছে আৰু আইতাৰ শিক্ষাগত অৰ্হতা বুলি ক'লে তেওঁ শিক্ষা তেওঁৰ নিশ্চয় শিক্ষাগ তেওঁ মানে পঢ়াশালীলৈ যোৱা নাছিল চাগে আৰু তেওঁলোকৰ সৰুতে শিক্ষা সুবিধা পাইছিল বুলি ইমান ক'ব নোৱাৰি পিতৃ মাতৃহতঁৰ সময়ত মা দেউতাহঁত মা দেউতাহঁতে শিক্ষাৰ ক্ষেত্ৰত অলপ উন্নত হৈছিল যদিও ককা আইতাৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছিল তেওঁলোকে শি মানে স্কুললৈ বহুত দূৰ দূৰলৈ খোজ কাঢ়ি যাবলগীয়া হৈছিল তেওঁ বিশেষকৈ দলং ঘাটৰ অভাৱ সন্মুখীন হৈছিল মানে বানপানী কিবা কিবি বানপানীৰ অসুবিধা বা ৰাস্তা ঘাটৰ অসুবিধা বিভিন্ন সময়ত ৰাস্তাৰ দলং নাছিল তেওঁলোকে সাঁতুৰিয়েই পাৰ হৈ যাব লগীয়া হৈছিল এঠাইৰ পৰা আন ঠাইলৈ আৰু তেওঁলোকৰ সেই তেনেধৰণে শিক্ষা আগবাঢ়িছিল আৰু শিক্ষাগতৰ স্কুলবিলাকৰো তেনে উন্নতমানৰ নাছিল পিত মোৰ পিতৃয়ে বহুত মানে কষ্ট কৰি তেওঁলোকে পঢ়া শুনা কৰিছিল নিশ্চয় মানে আৰ্থিকভাৱেও ইমান সুবিধাজনক নাছিল তেওঁলোকৰ আমাৰ ককা আইতা গতিকে দেউতাৰ শিক্ষা ল'বলৈ অ অলপ অসুবিধা হৈছিল তেওঁ বিভিন্ন সময়ত ব্যক্তিগতভাৱে কিছুমান সৰু সৰু ল'ৰা ছোৱালীক পঢ়াইছিল আৰু তাৰ পৰা যি অৰ্থ উপাৰ্জন কৰিছিল তাৰে তেওঁ নিজৰ পঢ়া খৰচ ওপৰ উলিওৱাৰ ওপৰিও ঘৰখনৰো পৰিপালন কৰিপ প্ৰতিপালন কৰিবলগীয়া হৈছিল আৰু তেনেদৰেই তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল আৰু এতিয়া শিক্ষাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে চৰকাৰে চৰকাৰী স্কুলবিলাকো তেনেদৰে উন মানে অলপ চ সুবিধাজনক হৈছে বিশেষকৈ বিশেষকৈ ব্যক্তিগত স্কুলৰ তুলনাত চৰকাৰী হেৰি শিক্ষাই চৰকাৰী বিদ্যালয়খনক ফেৰ মাৰিব পৰা নাই যদিও মানে বৰ্তমান যি চৰকাৰেও এই নতুন শিক্ষক নিযুক্তিৰ যি কৰিছে তেওঁলোকৰ যি অৰ্হতা এই অৰ্হতাই তেওঁলোকক নতুন নতুন শিক্ষা ব্যৱস্থা আনিবলৈ সক্ষম হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন কিছুমান দিশ আনিবলৈ সক্ষম হৈছে আৰু শিক্ষাৰ যি মানদণ্ড সেই উন্নত হ'বলৈ ধৰিছে আৰু